হেল্ল' অঁ মই যে আজি যে কিমান দিন হ'ল এডমিট হৈ থকা মই যে একো দৰৱ পাতি একো নাপাইছোঁ আৰু বেডিঙো ইমান লেতেৰাই মানে কেনেকৈ থাকিম আকৌ ইয়াত আকৌ তুমি মানে চিষ্টাৰ বাইদউ লগত কথা পাতা আকৌ হয় এতিয়া কেনেকৈ থাকিম হয় ইমান লেতেৰা ইমান লেতেৰাকৈ কেনেকৈ থাকিম আকৌ এতিয়া আজি কেইদিন দহ বাৰ দিন হৈ গ'ল মোৰ মানে এডমিট হৈ থকা মই একো দৰৱ পাতিও পোৱা নাই নাৰ্ছহঁত ডক্টৰহঁত কোনো অহাও নাই মই এতিয়া কি কৰিব লাগিব কেনেকৈ থাকিম মই এতিয়া মই এতিয়া ছুটি হৈ যাবগৈ লাগিব মই নহয় এতিয়া মইতো উপায় নাই মোৰ এতিয়া তুমি এতিয়া কিবা এটা চিন্তা কৰা

অঁ মই এতিয়া একো মানে খাবলৈ কৰিবলৈয়ো নেপাইছোঁ ধৰি লোৱা আকৌ চিটৰটো ইমান লেতেৰা চিট মানে থাকিবলৈ মোৰ চবফালে অসুবিধা হৈছে লেট্ৰিন চেট্ৰিন চব লেতেৰা আমাৰ আকৌ বেডৰূম বেডখনো ইমান লেতেৰা মই এতিয়া কেনেকৈ থাকিম আকৌ ইয়াত আকৌ তুমি এতিয়া কিবা মই আকৌ এতিয়া ইমানকৈ এতিয়া থাকিবলৈ এতিয়া মোৰ এতিয়া দিগদাৰ হৈছে নহয় এতিয়া মই একো মানে সুবিধা নাপাইছোঁ নহয় এতিয়া বাইদউহঁতে ছাৰহঁতি কোনো অহাও নাই কৰাও নাই মই কেনেকৈ থাকিম অঁ মই এতিয়া তুমি তুমি কিবা এটা সুবিধা কৰা মই এতিয়া মই এতিয়া একো নেপাইছোঁ নহয় এতিয়া তাত মানে দৰৱ পাতিও নাই মোৰ পেট গা ভাল নাই এতিয়া মোৰ এতিয়া বেডিঙত পৰিহে আছোঁ মোকতো ডক্টৰ নাৰ্ছে একো চোৱাহিও নাই কৰাও নাই মই এতিয়া কেনেকৈ কি কৰিম আকৌ এতিয়া মই এতিয়া ঘৰলৈ যোৱাও নহৈছে ইয়াত থকাও নহৈছে দৰৱ পাতিও নাই একো বেডিং লেতেৰা খোৱা একো পানী চানী সুবিধা নাই মই এতিয়া কেনেকৈ থাকিম আকৌ তুমি তুমি এতিয়া বাইদেউহঁতৰ লগত কথা পাতা নহ'লে এতিয়া মই এতিয়া এডমিট হৈ আছোঁ এতিয়া মই নহ'লে ছুটী হৈ যাবগৈ লাগিব নহ'লে মই কি কৰিম এতিয়া আকৌ তোমালোকে তোমালোকে চিন্তা কৰা কথাটো মানে মই এতিয়া দৰৱ পাতি মোক একো দিয়াই নাই ন মই এতিয়া আজি সাত দিন হৈ গ'ল ভৰ্তি হৈ থকা সাত দিনৰ ভিতৰত মই একোৱে পোৱা নাই অকলে মই চিটখনতহে আছোঁ খোৱা বোৱা পিল একোৱে পোৱা নাই সুবিধা মই

অঁ তুমি তুমি সোনকালে কৰা সোনকালে নকৰিলে মানে এতিয়া মই এতিয়া আজি কেইদিন হ'লেই আজি সাত আঠদিন হ'লেই দেখোন ভৰ্তি হৈ থকা মই এতিয়া মই দিগদাৰ হৈছে নহয় মই কেনেকৈ থাকিম আকৌ এতিয়া তেনেকৈ ইমান লেতেৰা চেতেৰাকৈ খোৱা বোৱা একো নাই অঁ মই সেই সেইটোৱে কথা মানে মই যে তোমাক যে জনাইছোঁ গম পালা নাই তুমি মানে সোনকালে বাইদউহঁতৰৰ লগত ছাৰহঁতৰ লগত কথা পাতা পাতা তুমি মানে মই এতিয়া একোৱে পোৱা নাই মুঠতে মই এতিয়া বেজী চেজী দৰৱ চৰৱ মই এতিয়া বৰ্তমান একো পোৱা নাই মই মানে মোৰ মোৰ ইমান দিগদাৰ হৈছে নহয় এতিয়া মোৰ ঘৰলৈয়ো যাবলৈয়ো নোৱাৰো এতিয়া মোৰ ঘৰৰ মানুহো অহা নাই কোনো মোৰ ইমান শাস্তি হৈছে ইয়াত থকা খোৱা একো খাবলৈয়ো পোৱা নাই কৰিবলৈয়ো পোৱা নাই অঁ তুমি মানে তুমি চিন্তা কৰা তুমি মানে মই আজি এডমিট হোৱা কিমান দিন হৈ গ'ল চোৱা তুমি মই যে একোৱে পোৱা নাই নহয় দৰৱ পাতি মই অকলে বেডিঙত শুইছোঁ আৰু বহিছোঁ মই এতিয়া খোৱা বোৱা একো নাই মোৰ এতিয়া ঘৰ মানুহো আহিব পৰা নাই একো খবৰ পোৱা নাই তুমি এতিয়া চিন্তা কৰা তুমি গম পালা নাই তুমি এতিয়া মোক এতিয়া বাইদেউহঁতৰ লগত ছাৰহঁতৰ লগত কথা পাতি দিয়া মই এতিয়া নহ'লে ঘৰলৈ যোৱাও নহৈছে নহয় মোৰ এতিয়া ঘৰলৈ গুচি গ'লেওতো মোক একো নহ'ব মই এতিয়া আহি পিনি ইয়াতটো এডমিট হৈ আছোঁহি আজি কেইদিন ইমানদিন হৈ গ'ল বন্ধ হয় মই এতিয়া কেনেকৈ থাকিম আকৌ ইয়াত আকৌ এতিয়া দৰৱ চৰৱো পোৱা নাই মই পানীৰ অসুবিধা খোৱা বোৱা অসুবিধা মোৰ বেডিং লেতেৰা মোৰ বাথৰূম লেট্ৰিন চব ইমান লেতেৰা মই এতিয়া কেনেকৈ থাকিম আকৌ ইয়াত আকৌ সেইটো কথা আকৌ অঁ তুমি সেইবোৰ বাইদেউহঁতৰ লগত ছাৰহঁতৰ লগত কথা পতা সোনকালে মই এতিয়া নহ'লে এতিয়া মোৰ ঘৰলৈয়ো যোৱাটোও নহৈছে নহয় এতিয়া মই এতিয়া কেনেকৈ কি কৰিম আকৌ এতিয়া মই একো দৰৱ পাতি নাই পোৱা মোৰ এতিয়া ইমান ইমান ডাঙৰ অপাৰেশ্যনটো আছে এতিয়া বেমাৰ হয় মই এতিয়া অপাৰেশ্যনটো হ'বলৈ মই এতিয়া কেনেকৈ কি কৰিম আকৌ এতিয়া মোৰ ঘৰৰ মানুহো অহা নাই মোৰ হাতত পইচা পাতিও নাই অঁ অঁ অঁ অঁ অঁ হ'ব